প্ৰথম দৃষ্টিতে চাবলৈ গ'লে প্ৰশ্নটো সাধাৰণ যেন লাগিলেও মানে ই কিন্তু এটা বৰ ডাঙৰ কথা ডাঙৰ প্ৰশ্ন ডাঙৰ প্ৰশ্ন এই কাৰণেই যে ই মানৱ জীৱনৰ লগত আং অংগাংগিভাৱে জড়িত এই বৰ দৰকাৰী কথা আমি সমস্ত মানৱ জাতিয়ে যেতিয়া জীৱনৰ এটা কথা আমি যেতিয়া আমি মানৱ জাতি এটা কথাবোৰ আশা কৰোঁ যে আমি যেন জীৱনত সুখী হ'ব পাৰোঁ এই সুখী হ'ব খোজা মনটোৰ পম খেদি পম খেদি খেদি আমি জীৱনত বহু সময়তে হাইৰান হৈ যাওঁ তথাপি আমি সুখৰ সন্ধান নেপাওঁ তাৰ কাৰণ প্ৰধানত বুলিয়ে আমাৰ ধাৰণা প্ৰথম আমাৰ জীৱন জীৱিকাৰ সঠিক স্থান কৰিবলৈকো অপাৰগ হওঁ অৰ্থাৎ আমি আমাৰ শিক্ষা শিক্ষন কালছোৱাতে ভালদৰে শিক্ষা দীক্ষা লবলৈ অসমৰ্থ সেইকাৰণে আমি মানে হেৰি অসমৰ্থ হওঁ তাৰ বাবে অৱশ্যে ব্যক্তিগৰাকী স্বয়ং দায়ী নহয় যোনে ল'ব নোৱাৰে ই স্বয়ং দায়ী নহয় শিক্ষাক ব্যৱস্থাটো ইয়াৰ বাবে জগৰীয়া গতিকে এই যে বিগত সময়ছোৱাত আমি শিক্ষাৰ সঠিক পথেৰে আগুৱাব নোৱাৰিলোঁ সিয়ে আমাৰ প্ৰয়োজনীয় জীৱন জীৱিকাৰ প্ৰতি এটা ঋনাত্মক দিশত অগ্ৰসৰ হ'বলৈ বাধ্য কৰায় গতিকে জীৱনত সুখী হোৱাৰ এক অন্যতম আহিলা অৰ্থ উপাৰ্জনৰ পৰা ইনকাম কৰিব পৰা আমি বঞ্চিত হৈ যাওঁ দ্বিতীয় এটি সুখী হোৱাৰ কাৰণ হ'ল যে আমাৰ আত্মা সন্তুষ্ট দেখা যায় বহুত থাকিবও মানুহে সুখী হয় আৰু কেতিয়াও অলপ থাকিও সুখী হোৱা দেখা যায় সেইটো মনটোৰ ওপৰতে সুখ দুখৰ বহুখিনি নিৰ্ভৰ কৰে এতিয়া উপৰোক্ত প্ৰশ্নটিৰ প্ৰকৃত উত্তৰ হ'ল যে জীৱন জীৱিকাৰ লগত মনস্তাত্ত্বিক দিশটোত উত্তৰণৰ লগে লগে নিজৰ স্বাস্থ্যটো ভালে ৰাখি মন ভালে মানে ভালে ৰাখিব লাগে আৰু মন ভালে ৰাখিব লাগে সেইবাবে পৰিয়ালৰ পৰিষদত সৰ্বাংগীন উন্নতি দেখিলেই মই সুখী হওঁ সমাজৰ লগতে সমস্ত দেশ তথা পৃথিৱীৰ ভাল দেখিলেও মই সুখী হওঁ এইবিলাক কাৰণেই বহুত ভাল লাগে আৰু সুখী হওঁ